অঁ এইজনী চিমি চিমিয়ে কোৱা নাই জানো এই মই এফালে সেই সেই যে বৰুৱা ঘৰত যে কাম কৰিছিলে যে তাৰ ওচৰত যে আছে যে এই মোক মানে মানুহ এজনী লাগিছিলে মানে মানে ঘৰ মানে ঘৰৰ কাম কৰিবপৰা মানে অকণ হেল্প কৰা আৰু অঁ মোক যে সোনকালে লাগিছিলে দেই

গোটেই দিনটো কাৰণে নালাগে এনেকৈ লাগিছিলে ইভিনিং লাগে

অঁ অঁ এই সিমান দেৰিলৈকে নকৰিলেও হৈ যাব মানে দুপৰীয়ালৈকে লাগে আৰু অঁ অঁ মানে দিনটোত কোনো নাথাকে যে সেইটো কাৰণে চোৱা চিটা নিচিনাও হৈ যাব যে ঘৰটো এইটো কাৰণে অঁ অঁ সেনেকৈয়ে মই দুটামান বজাত আহি আহি পাই যাওঁহি

মৰ্ণিং আঠটামান বজা অঁ অঁ

অঁ সিমান ঠিকে আছিলে সিমানটো টাইমত অঁ মানে সেনেকে নটা বজাত নহয় মানে আঠটা চাৰে আঠটামান বজাত আৰু চাৰে আঠটালৈকে আৰু

চিক্স থাউজেণ্ডকৈ লয় ন মানে কামখিনি ভাল হ'লে মই অঁ অঁ অঁ মানে কামটো ভাল হ'লে মানে আৰু যেনেকৈ বিচাৰিছোঁ তেনেকৈ কৰিলে মানে পইচাটো দিবলৈ ইমান গাত নালাগে মানে তুমি যদি ভালকৈ কৰা আৰু তেতিয়া মানে তোমাক যিমানখিনি লাগে সিমানখিনি দিব পাৰিম

অঁ অঁ অঁ মানে হেৰি আকৌ মানে এনেই মানে প্ৰায় দিনত মানে নথকায় হয়তো ৰেগুলাৰ বেচিছতে লাগিছিলে মানে সেইটো কাৰণে আৰু আৰু কিছুমানেতো আজিকালিতো জানাই আৰু বহুত ক্ষতি কৰে তাৰপিছত মাজতে নাহা হৈ যায় তেনেকুৱা মানে সেনেকুৱাবিলাক নালাগে মানে অঁ

অঁ অঁ সেনেকৈ মানে আগতীয়াকৈ জনালে ভাল আকৌ কিবা এটা কৰিব পাৰি সেনেকৈ মানে চাবি তাবি থৈ যোৱা হয় ন তাৰপিছত আহিব বুলি কেতিয়াবা দেৰি হৈ যায় ন চবটো এনেকৈ পটককলে সোনকালে আহিব নোৱাৰে কাম থাকে ন দেৰি হৈ গ'লে চাবি তাবি থৈ যোৱা হয় এনেকৈ তাৰপিছত আহি কেনে দেখোঁ নাহিলেই এনেকৈ বেয়া লাগে ন

অঁ কিছুমানেতো এনেকুৱা কৰে

অঁ মানে কেতিয়াবা মানে বেলেগ কথা আৰু ক'ৰবাত যাবলগীয়া আছে গা বেয়া তো সেনেকুৱা মানুহেই ন তো হ'বই আৰু মানে কথাটো কৈ দিলে মানে ভালে আৰু এনেকৈ পটককলে নহাকৈ এনেকুৱা বাহানা দিয়াাবিলাক ভাল নালাগে ন মানে আগতে এজনী আছিলে বহুত মানে কিবা এই গা বেয়া আছিলে ক'ৰবাত যাব লগা নাহেই মানে আগতেও কৈ থৈ নেযায় বহুত দিগদাৰ হৈ যায় ন আৰু কেতিয়াবা মানে আলহী আহি যায় তেনেকৈ বহুত দিগদাৰ হৈ যায় অঁ অকলে থাকোঁ মই সেইটো কাৰণে আকৌ লাগিছিলে অঁ সেই সেইকাৰণে আৰু মোৰ এসপ্তাহমানৰ পাছৰপৰা আহিলেই হৈ যাব বিহুলৈতো বেছিদিন নায়ে ন এসপ্তাহমান আছে তাৰ তাৰ আগত তাৰ আগত নেলাগে নেকি ঘৰতটো মই নেথাকিমেই এতিয়া এফালে যাব লাগিব তো বিহু পাছতে ঠিকেই ঠিক আছে নেকি

অঁ অঁ মই কৰিম বাৰু তুমি এতিয়া ফ্ৰী আছা ন মানে আহিব পাৰিবা চিয়'ৰলি অঁ অঁ অঁ এই মোৰ দিনৰ সময়কণে লাগিছিলে আকৌ

মানে অকমান সেই সেই অঁ ঘৰটো মানে চফা তফা কৰি দিয়া গোটেই দিনটো নাথাকোঁ ন চাফা কৰিবলৈ সময়ে নহয় দিনত আহোঁ তাৰপিছত বাহি কেনে আকৌ মানে কাম চাম কৰিব লাগে সেইটো কাৰণে আৰু

আগতে এই এইফালৰ ওচৰৰে আছিলে এই মানে অঁ এতিয়া মানে ওচৰৰ আছিলে মানে তাহাঁতৰ ওচৰ মানে মানুহ এঘৰৰ ঘৰত কাম কৰিছিলে তাহাঁতৰ তাহাঁতৰ ঘৰতে আছিলে মানে থাকিছিলে তাকে এতিয়া মানে তাহাঁতৰ ঘৰতো নাই আমাৰ ঘৰলৈয়ো অহা নাই ফোন ফোন ৰিচিভ নকৰে নহয় উঠাই কি কৰিলে মানে ফোনেই ৰিচিভ নকৰে অঁ বস্তু চস্তু অঁ বস্তু চস্তু এদিন মানে আহিছিলে দেই তো এই বস্তুবিলাক সেই এই ক'ৰবাত যাবলগীয়া আছে বুলি কেনে আহিম মানে দুদিন পাছত এনেকৈ কৈ কিনে বস্তু চস্তু যিমান আছিলে চব লৈ কেনে গুচি গ'ল তাৰপিছৰপৰা মানে অহাই নাই মানে আজি মানে এসপ্তাহতকৈ বেছি হ'ল আৰু কল কৰিছোঁ কল কৰিলেও নুঠায় কাটি দিয়ে অঁ সেইটো কাৰণে আৰু অঁ মানে কাম নকৰোঁ বুলি ক'লে কৰি কৈ দিব লাগে ন আকৌ মানে এইবিলাক হেৰি কৰি দিছে এনেকৈ এইবিলাক ডাইৰেক্ট বস্তু বাহানি নি নোকোৱা নেমেলাকৈ গৈ গুচি গৈছে মানে নকৰোঁ বুলি ক'লেতো এটলিষ্ট বিচাৰিব পাৰোঁ ন তেতিয়া আকৌ যদি এনেকৈ অঁ আহি যায় ঘপককলে অঁ তেতিয়াটো

সেইটো কাৰণে এতিয়াতো ব্লকে মাৰি দিলে চাগে এতিয়া ফোনো কৰিব নোৱাৰি আগতেতো ফোনটো কেইদিনমান কাটি দিছিলে এতিয়া এতিয়াতো মানে এতিয়া গম পাই গ'লো আৰু নাহেই চাগে তাই বস্তুখিনিও এনেকৈ লৈ গৈছে বুলি কোৱা শুনি শুনিছোঁ মানে কৈছে আহি কেনে তাহাঁতৰ ঘৰতো সেই একেই হ'ল এতিয়া তাহাঁতি বেলেগ এজনী আহি আনিলে বাৰু কিন্তু তাই মানে এনেকৈ আহিব নোৱাৰে মানে তায়ো সেই অকমান দেৰি মানে কৰি কেনে গুচি যায় তো সেইটো কাৰণে আমাৰ ইয়াত আহিবলৈ নোৱাৰিব মানে এতিয়া সেইটো কাৰণে আকৌ এতিয়া লাগিছিল যে

অঁ অঁ অঁ এতিয়াতো কনফাৰ্ম তাই নাহেই মানে বস্তু চস্তু লৈ গ'ল ন এতিয়া যিমান আছিলে চব তো সেইটো কাৰণে তুমি আহি যাব পাৰিবা

নাই ঘৰত ইমান সেনেকৈ কাম নাই মানে হেৰি অকল মানে অঁ অঁ অঁ অঁ সিমানখিনিয়েই খোৱা বোৱা খোৱা বোৱা নালাগে মানে কেতিয়াবা মানে বনাবলগীয়া হ'ব পাৰে মই তেতিয়া মানে কৈ দিম মানে কল কৰি কেনে মানে বেছিভাগ খাই অহা হয় ন মই দেৰিকৈ আহোঁ অঁ অঁ মানে সেয়াই আৰু ঘৰটো অকণমান মানে চোৱা চিটা অলপ চাফ চাফায় কৰা মানে সেনেকুৱা লাগিছিলে অঁ অঁ অঁ ঠিক আছে দিয়া তেনেহ'লে অঁ